হেল্ল' অ' হেল্ল' অ' কওকচোন আছে আছে আছে আচ্ছা আচ্ছা হ'ব আছে হেৰি বাগানত তুলি থোৱা আছে হা হা কে জি বিশ টকাকৈ হৈ আছে অ' আছে অ' হ'ব আপুনি দুই তিনি কুইণ্টল ল'ম বুলি কৈছে তাৰ আপুনি হেৰি টকাকৈ দিব ঊনৈছ টকাকৈ দিব অ' আছে কেতিয়ালৈকে অ' হ'ব হ'ব লৈ যাবহি চোন কে কেনেকৈ আহিব আচ্ছা আচ্ছা ঠিক আছে থাকিব থাকিব থাকিব থাকিব